মই ৰাতিপুৱা উঠি দুই তিনি কিলোমিটাৰ দৌৰোঁ আকৌ ঘূৰি আহি অলপ জগিং কৰোঁ উঠা বহা কৰোঁ ৰাতিপুৱা ৰাতিপুৱা উঠি অলপ খোজ কাঢ়িব যাওঁ খোজ কাঢ়ি আহি ইফালে ইফালে ঘূৰি ঘূৰাই আকৌ